আমাৰ গাঁওখন বা আমাৰ অঞ্চলত সৰুৰ পৰা বহুত ডাঙৰ হৈ যোৱালৈকে গৰু গাড়ী গৰু গাড়ী দৌৰ ছাগলী কুকুৰাৰ যুঁজ বা অন্য জীৱ জন্তুৰ মাজত যুঁজ এইবোৰ দেখাৰ সৌভাগ্য হোৱা নাছিলে কিন্তু কলেজত পঢ়ি থকা দিনৰ এটা দিন এতিয়াও মনত আছে লগৰ এজন ল'ৰা আছিল হুকুম সিং পাগক মাজুলী ফালৰ ল'ৰা আছিলে যেতিয়া সি ক'লে যে সিহঁতৰ গাঁৱত প্ৰত্যেক বছৰে ম'হৰ যুঁজ খেল হয় আৰু যিজন জিকিব বা যিজন ম'হ যিটো ম'হৰ গৰাকী জিকিব সেই গৰাকীয়ে বিশ পঁচিছ হাজাৰ টকা পুৰস্কাৰ হিচাপে পায় আৰু বিভিন্ন সন্মানে সন্মানেৰে তেওঁক বিভূষিত কৰা হয় গতিকে মই তাৰ কথাত একেচাতেই মান্তি হ'লোঁ দুদিন পিছত আমি সিহঁতৰ ঘৰ ওলালোঁগৈ তাৰ পাছদিনাখনৰ পৰা তিনিদিনিয়া কাৰ্যসূচীৰে ম'হৰ যুঁজ আৰম্ভ হ'ব মনটো উগুল থুগুল লাগি আছে কেতিয়া ম'হৰ যুঁজখন চাবলৈ পাম ৰাতিপুৱা ন মান বজাৰ লগে লগে দেখিছোঁ সকলো ৰাইজ পথাৰৰ ফালে ঢাপলি মেলিছে বহুত ডাঙৰ এখন পথাৰ আৰু সকলো মানুহ একগোট হৈ গোল হিচাবে হৈ মাজৰ খালি ঠাই ডোখৰত ম'হৰ গৰাকী আৰু ম'হবোৰ ৰখাই থোৱা দেখা গ'ল ম'হবোৰ বহুত ডাঙৰ ডাঙৰ প্ৰকাণ্ড প্ৰকাণ্ড গাটোত একদম তেল পৰি পিচলি থকাৰ নিচিনা অলপ সময়ৰ পিছতে মাইকত আৰম্ভ হ'ল কথা কোৱা খেল আৰম্ভ হ'ব বুলি আৰু আমি আগ্ৰহেৰে ম'হৰ যুঁজখন চাবলৈ আগ্ৰহী হৈ ৰ'লোঁ বহুত ভাল লাগিল ম'হৰ যুঁজ দেখি কোনোটো ম'হৰ অৱস্থা একেবাৰে তথৈবচ হৈ গৈছিল জিকা ম'হটোৱে তাক খেদি খেদি বহু আঁতৰত থৈ আহিছিলগৈ আৰু তেনেকৈ তিনি নম্বৰ দিনাখনলৈকে আমি তাত থাকিলোঁ আৰু ভালকৈ ম'হৰ যুঁজখন উপভোগ কৰিলোঁ সেই সময়ত হাতত আমাৰ ফোন নাছিল ভিডিঅ' ৰেকৰ্ডিং কৰিবৰ কাৰণে আৰু এতিয়া আমি মনতে সেই অনুভৱখিনি সযতনে ৰাখি থৈছোঁ